অঁ জিনু ক

ক'ত এই দলমুখ চাৰিআলিত যিখন বিহু ফাংচন যে আমাৰ কমিটীয়ে যে পাতিবলৈ লৈছে অঁ অঁ ক কাক মাতিলে কাক মাতিব বিচাৰিছ অঁ এই বিহুৰ বতৰত আৰু অকণমান হাল্লা গোল্লাও লাগে দেচোন আচ্ছা

অঁ বেয়া নহয় গোটেই কমিটীৰ মানুহখিনিৰ লগত আলোচনা কৰ আলোচনা কৰিলে কমিটীৰ মানুহখিনিয়ে যিদৰে ক'ব যদি সেই ল'ৰাজন গায়কজন ভাল হয় তেতিয়াহ'লে সেই গায়কজনকে মাত অঁ অঁ কমিটীৰ সিদ্ধান্তই আমাৰ সিদ্ধান্ত

অঁ হ'ব দে ফাংচনখন অকণমান ভালকৈ হৈ গ'লে আমাৰ সবৰে ভাল হয় হা অঁ আজিকালিতো প্ৰগ্ৰেমবিলাকত ইমান হাল্লা গোল্লা হুলস্থুল মাৰপিট যেনে ভাল গহীন গম্ভীৰ এজন গায়কক মাতিছ যেতিয়া বেয়া নহয় কমিটীৰ লগত আলোচনাটো কৰ কাইলৈ মিটিংখন দে আৰু কেইটা বজাত মিটিং আছে কি আছে মোলৈ ফোন কৰিবি অঁ অঁ অঁ যাম যাম দে অঁ মিটিংখন খালি আগদিনাখন মোক জনাবি দেই অঁ অঁ অঁ অঁ ঠিক আছে ঠিক আছে দে হ'ব দে হ'ব